অ' দোকানতে আছেনে অ' এই মোক তামোল কেইপোণমাণ লাগিছিল দিব পাৰিব নেকি বুঢ়া তামোল

এই লাগিছিল ত্ৰিছ চল্লিছ পোণমাণ এই বিয়া এখন আছিলে কোমলীয়া অ' বহুত বেলেগ তথাপিতো বুঢ়াটো দাম কিমান বাৰু বুঢ়া তামোলৰ অ' আৰু কোমলীয়াটো অ' মোক বুঢ়াই লাগিছিল হ'ব চাই চিতি দিব আৰু অ' পাণ আছে আছে বাৰীতেই আছে পাণ তামোলহে লাগে এ বিশ বাইছ তেইছ মানে লাগে ল'ৰাৰ বিয়া অ' ঠিক আছে মাতিম মাতিম আৰু সেয়া তামোলৰ কথাটোকে পাতিম বুলি ফোনটো লগাইছিলোঁ

অ' অ' তামোলটো চাই চিতি আৰু ভাল তামোলে লাগে অকণমান ডাঙৰ ছাইজটো ছাইজটো অকণমান ডাঙৰ অ' চাই চিতি আনিব লাগিব তাকে তামোলটো ডাঙৰ হ'লে ভাল আৰু ঠিক আছে অ' আৰু কেবাখনো তামোল হ'ব

আৰু একো নাই তেতিয়াহ'লে মই হ'লে বিশ তাৰিখে যাম আৰু অ' হ'ব অ' হ'ব দিয়ক